বেংকতটো অহা যোৱা হৈয়ে থাকে বেংকৰ মানে বেয়া গুণবোৰ হ'ল যে বেংকত কিছুমান বেংকত আৰু মানে গোটেই মানুহবোৰো নহয় কিছুমান থাকে আৰু সব বেংকতে থাকে মানে এটা এটা থাকিবয়ে আৰু ধৰ ভালকে সুধিলেও সিহঁতে উত্তৰটো দিব একে খঙত মানে ধৰ আৰু খঙত দিব লাগে মাৰিয়েই দিব সেনেকুৱা টাইপৰ খঙত কৰে খঙত দিয়ে তাৰপিছত কিবা সুধিলেও ভালকে ক'ব নোখোজে একবাৰতো নকয়েই দুইবাৰ তিনিবাৰ সুধিব লাগে দুইবাৰ তিনিবাৰ সুধিলেও মানে একেবাৰে খঙত কয় তাৰপিছত আৰু কিছুমান যায় আৰু বৃদ্ধ মানুহ সিহঁতে আৰু ধৰ ডিপজিত কৰা বা উইড্ৰ কৰা ফৰ্মবোৰ নাজানে আৰু লিখিব ত' কৰ্মচাৰীকে ক'লে বোলে লিখি দিয়ক নাই সিহঁতৰ টাইম নাই টাইম থাকিলেও নিদিয়ে তাৰপিছত এটা ধৰ ডিপজিত কৰাই এটা এই ধৰ উইড্ৰ কৰাই উইড্ৰ কৰে তাৰ শ্লিপ ল'লে ত' উইড্ৰ তাক পইচাটো দিলে আৰু একঘণ্টা লেকচাৰ মাৰে আৰু যদি আপুনি সুধে কিয় লেকচাৰ আগে কামটো কৰক লেকচাৰ পাছত মাৰিব আৰু বাচ সিহঁতে চেয়াৰখনৰ পৰা উঠি যায় লাঞ্চ লাঞ্চ টাইম দেৰ ঘণ্টা কিন্তু হিচাপমতে সিহঁতে লয় আঢ়ৈ ঘণ্টা তিনি ঘণ্টা সেনেকুৱা আৰু কিছুমানটো আছে কথাই নকয় মুখেদি সুধি সুধি আপুনি তাৰমানে মৰি যাব তেও সিহঁতে মুখেদি একোৱেই নকয় কিবা নাজানিলেও নকয় জানিলেও নকয় আৰু সেনেকে আৰু বেংকত আৰু বিশেষকে এচ বি আইত আৰু মানে মোৰ বেংক এচ বি আইত আছে সেই গতিকে এচ বি আইৰ কথাটো অলপ ভালকে ক'লোঁ আৰু এচ বি আইত মানে বহুত লাম্বা লাইন লাগে ডিপজিতেই হওঁক বা উইড্ৰই হওঁক লাইনটো বহুত লাম্বা হয় আৰু আপুনি যদি অলপ পইচা উলিয়াব যায় তাতো লাম্বা লাইন যদি আমাৰ অলপ এমাউণ্টটো ডাঙৰ থাকে তাতো লাম্বা লাইন মানে সব মানে ডিপজিত বা উইড্ৰটো তাতে মানে প্ৰব্লেমেই হয় আৰু কাউণ্টাৰ ধৰ দুটা দুটা কাউণ্টাৰ থাকে কিন্তু মানুহ থাকে এটা এটা এনেকুৱা এটা মানুহ দচ বাৰটালৈকে আহিয়েই নাপায় এনেকুৱা আৰু টাইম টেবুল নাই যেতিয়াই মৰ্জি তেতিয়াই মানুহ আহে আৰু যেতিয়াই মন যায় তেতিয়াই অফিচৰ পৰা গুচি যায় আৰু চাহ খাব লেকচাৰ মাৰিব সেনেকেই টাইমবোৰ খেদায় বাকী লাঞ্চ টাইমটো আছেই সেইটো ক'লোৱেই মই